মোৰ প্ৰিয় খাদ্য হ'ল ম'ম' সেইটো মই আমাৰ কলেজত য'ত কলেজ আছে আমাৰ কলেজৰ ওচৰতে এজন দাদাই ম'ম'ৰ দোকান দিয়ে তাত মই ম'ম' খাই বিৰাট ভাল পাওঁ তাতে বিভিন্ন প্ৰকাৰৰ ম'ম' আমি পাওঁ যেনে চিকেন ম'ম' ভেজ ম'ম' চীজ ম'ম' আফগানী ম'ম' যেনেকৈ বিভিন্ন প্ৰকাৰৰ ম'ম' তাত থাকে তাৰ লগত আমাৰ বিভিন্ন প্ৰকাৰৰ চচো দিয়া হয় যেনেকে আমাক টমেট' চচ দিয়ে মেউনিজ দিয়ে এটা সেউজীয়া ৰঙৰ চাটনি দিয়ে আৰু ৰঙা ৰঙৰ এটা জ্বলা চাটনিও দিয়ে জ্বলা চাটনিটো মই বেছি নাখাওঁ কাৰণ সেইটো জ্বলা থাকে মেয়নিজটো খাই মই বৰ ভাল পাওঁ ম'ম'ৰ লগত ম'ম'ৰ ভিতৰত বেলেগ ননভেজ ম'ম'ৰ মাজত আমাৰ বেলেগ বেলেগ প্ৰকাৰৰ থাকে যেনেকৈ আমাৰ চিকেন ম'ম' থাকে পৰ্ক ম'ম' থাকে এগ ম'ম' থাকে বেলেগ বেলেগ প্ৰকাৰৰ সেনেকৈ থাকে আৰু সেই আমাৰ কলেজৰ লগৰ দোকানৰ বাহিৰে বেলেগ কিতাপ ষ্টলো আছে তাতে মই খাই ভাল পাওঁ মই য'ত ম'ম' অলপ কম দামত পায় তাতে খাই বেছি ভাল পাওঁ সেইটোতে কি হয় পইচাটোও খৰচ বেছি নহয় আৰু খোৱাটোও ভালকৈ হয় ম'ম' এটি বৰ ধুনীয়া খাবলগীয়া বস্তু খাব বৰ ভাল লাগে বগা ৰঙৰ হয় ম'ম'ৰ বাহিৰৰ বগা ৰঙৰ যিটো চাম্ৰা হয় সেইটো যদি পাতল হয় তেনেহ'লে খাব বেছি ভাল লাগে আৰু ভিতৰৰ ষ্টাফটো অলপ জ্বলাকৈ হ'লে চাটনি নোহোৱাকৈয়ে খোৱা যায়